হেল্লো অঁ মই আপোনালোকৰ ইনষ্টাগ্ৰামৰ সেই ৱেবছাইটটোৰ পৰা মানে আপোনাৰ কোৰীয়ান স্কিন কেয়াৰ এটা অৰ্ডাৰ দিছিলোঁ ইনিছফ্ৰি আৰু আৰু এটা কোৰীয়ান স্কিন কেয়াৰৰ এটা মইশ্ৱাৰাইজাৰ অৰ্ডাৰ দিছিলোঁ মইশ্ৱাৰাইজাৰটোৱে বহুত ধুনীয়া কাম কৰিছে আপোনাৰ এসপ্তাহৰ ইউজৰ ভিতৰতে মই খুব ৰিজুভিনেট অনুভৱ কৰিছোঁ মোৰ স্কিনটো আৰু খুব প্লাম্প কৰিছে ভাল লাগিছে অইল ফ্ৰিও নহয় খুব ধুনীয়াকৈ এবজৰ্ব হৈ যায় আৰু মোৰ যিমানখিনি একনিৰ পিগমেন্টেশ্য়ন আছিলে ডাৰ্ক স্পটছ আছিলে সেইখিনিও প্ৰায় কমিছে বহুত ভাল লাগিছে প্ৰডাক্টটো ইউজ কৰি আপোনালোকে পাৰিলে এইটো আৰু অলপ ষ্টকত ৰাখিবচোন আই গেছ এইটো ছ'ল্ড আউট হৈ গৈছে মই বাল্কত অৰ্ডাৰ দিব বিচাৰোঁ মানে ফৰ ফেমিলি এণ্ড ফ্ৰেণ্ডছ্ ছ' আপোনালোকৰ যদি ৱেবছাইটত থাকে তেন্তে ভাল হ'ব মইশ্ৱৰাইজাৰটো যে খুবেই ধুনীয়া স্পেচিয়েলি দ্য় কোৰীয়ান মইশ্ৱৰাইজাৰ